হেল্ল' গোলাঘাট ফুড মাৰ্ট হয়নে অঁ মই আপোনালোকৰ তাৰপৰা সেইদিনাখন এই এপৰ জৰিয়তে চাওমিন অৰ্ডাৰ দিছিলোঁ চাওমিনটো বৰ ভাল নাহিলে খোৱাৰ উপযোগীও নহয় আৰু পেকিঙটোও ভাল নহয় পেকিঙত আপোনাৰ পেকিঙৰ পৰা ওলাইয়েই পৰিছে অঁ এই খোৱা খাদ্যবিলাক হ'লে মানে অকণমান ভাল হ'ব লাগে এতিয়াই মানে যদি ভাল কিবা দিব পাৰে দিয়ক আৰু নহ'লে মোক পইচাটোকে ঘূৰাই দিয়ক আৰু পিছলেও যাতে এনেকৈ অৰ্ডাৰ কৰিলে এনেকুৱা বস্তু যাতে খোৱা খাদ্যবস্তু যাতে এনেকৈ নিদিয়ে তাৰবাবে আপোনালোকে অকণমান সচেতন হ'ব